মই মানে কালি এটা আঙঠি আনিছোঁ বজাৰৰ পৰা আনি কালি পিন্ধি পিন্ধিছিলোঁহে আজি ৰং গুচি গ'ল ইমান বেয়া পাওঁ নহয় এনেকুৱা আঙঠিবোৰ মানে ভাল লাগিছিলে যিমান মানে দেখি ভাল লাগিছিলে সিমান ভাল নহয় এদম বহুত বেয়া